হয় অধিক লোকৰ খাদ্য মানে আৰু মানে আৰু আজিকালি এটা সৰুসুৰা কা আমাৰ অসমীয়া ভাষাত কাজ বুলিয়ে কয় খানা আৰু মোটামুটি ট'টেল চাৰিশ পাঁচশজন মানুহৰ খানা ৰান্ধিলেও ধৰি লওক কষ্ট আছে কাৰণ আপোনাৰ মোটামুটি চাৰি পাঁচ থালী ভাত আঞ্জা এনেকৈ ৰান্ধিব লাগিব তাৰপিছত আৰু মানে খৰিৰে ৰান্ধিব লাগিব যিহেতু চৌকাও লাগিব সেই অনুপাতে চাৰিটা তিনিটা চৌকা খান্দিব লাগিব তাৰপিছত আপোনাৰ মানে যিবিলাক মা মছলা সেইবিলাক আজিকালি পেকেট যদিও কিছুমান তাৰমানে এইটো তাৰমানে নাপায় পেকেট যেনে আদা নহৰুটো সেইটো ডাইৰেক্ট মানে হেৰি কৰিব লাগিব মানে পিচিব লাগিব বা আজিকালি মিক্সি ওলেইছে ওলাইছে সেইটো সহজ হৈছে তেনেকুৱা মানে হেৰি হয় অলপ কষ্ট হয় আৰু মানুহ লাগে আৰু অকলে কৰা নহ'ব এইটো চাৰিশ পাঁচশজন মানুহৰ যদি খানা ৰান্ধিব লগা হয় মানুহৰ দৰকাৰ হ'ব লগত আৰু খানা বুলি কোৱাৰ লগে লগে ধৰি লওক অলপমান মানে ৰান্ধি কষ্ট আছে গৰমৰ দিনততো আৰু বিশেষ বেছি কষ্ট জুইৰ মানে হেৰি হয় না আকৰ্ষণটো অলপ দেহত বেছি হেৰি প্ৰভাৱ পৰে আৰু খানাবিলাক ধৰি লওক আমাৰ অসমীয়া মানুহৰ ইয়াত যিখিনি খানা প্ৰস্তুত কৰা হয় মোটামুটি মা মছলাটো কমেই দিয়া যায় আজিকালি জ্বালাটোও কম খায় এনেকুৱা আৰু খানা বুলি কোৱাৰ লগে লগে মানুহৰ যিটো এটা মানে ইচ্ছা খানাৰ ভাত আঞ্জা বনাই সোৱাদ বুলিয়েই কয় সকলোৱে সেইটোত প্ৰতিও গুৰুত্ব দিব লগা থাকে এনেকুৱাই আৰু মানে খানা ৰান্ধি তৃপ্তি আছে কাৰণ মানুহক ৰান্ধি বাঢ়ি খুৱাই ভাল লাগে আৰু যেতিয়া আপোনাৰ ভাল বুলি ক'ব খানা ভাল হৈছে তেতিয়া আৰু অলপ ভাল লাগে এনেকুৱা অঁ সেইটো খানাৰ মানে আমাৰ সৰু সুৰা খানাবিলাক আমি ৰান্ধি থাকোঁ আৰু লগতে কেতিয়াবা এনেকুৱা দুই চাৰিশ মানুহৰ খানা ৰান্ধি খুৱাওঁ আৰু ইটো সেনে বিশেষ মানে এতিয়া সেই যিটো যিবিলাক ধৰি লওক মানে খাদ্যৰ মানে যিটো মানে হেৰি হৈছে আজিকালি ধৰি লওক মানে সাৰ প্ৰয়োগ কৰে কিবা কৰে সেইবিলাক মানে হেৰিৰ প্ৰতি অলপমান মানুহৰ খাদ্যৰ প্ৰতি ইয়ে হৈছে কাজবিলাক মানুহে কম খায় সেনেহেন কথা থাকে কিছুমান কিন্তু তথাপিতো মানে বেয়া পায় বুলি নহয় আৰু মানে মা মছলাবিলাক বেছি হ'লে অলপ অসুবিধা মানুহৰ অসুখটো মানুহৰ আজিকালি বেছিয়ে হয় যেনে ধৰি লওক ডাইবেটিছ কিবাকিবি মানুহৰ অসুখ যথেষ্ট থাকে সেইকাৰণে খানাবিলাক খোৱাত মানুহৰ যদিও মানে অলপ হেৰি কিন্তু এনে খানাৰ আমাৰ গাঁৱলীয়া জেগাত অলপ হেৰি আছে আৰু তৃপ্তি এটা আছে খানা ৰান্ধি ভাল লাগে বেয়া নহয় আৰু আজিকালি ধৰি লওক এতিয়া সহজ পদ্ধতি হৈছে খৰিৰে ৰান্ধিবও নেলাগে ছিষ্টেম আছে মানে গেছটো বনাব পাৰি অলপ সেনেকৈ অলপ কষ্টবিলাক কম হৈ যায়